হ হেল্ল' অঁ অঁ বাইদেউ

অঁ আপুনি ফিউচাৰ প্লানিঙৰ কাৰণে ইনভেষ্টমেণ্ট কৰিব পাৰে ফিউচাৰ প্লানিং মানে আপোনাৰ ধৰক আপুনি এতিয়া পইচাটো আৰু গ্ৰ কৰিব লাগিব ন বঢ়াব লাগিব অঁ তাত মানে আপুনি আপোনাৰ শ্বেয়াৰ মাৰ্কেটতো থ'ব পাৰিব য' য'ত আপুনি শ্বেয়াৰত মানে ডিভিডেণ্ট বছৰে বছৰে ডিভিডেণ্ট পাব ষ্টক ষ্টক মাৰ্কেটত আৰু তাৰপাছত আপুনি বন্ডছ কিনিব পাৰিব বন্ডছ পষ্ট অফিচত বন্ডছ কিনিব পাৰিব আৰু কোনোবাই কৰ্পৰেশ্যনত প্ৰভিডণ্ট ফাণ্ডত যে আমাৰ কি কি কয় এল আই চি আছে আৰু প্ৰভিডণ্ট ফাণ্ড ৰেগুলাৰ ইনভেষ্টমেণ্ট প্লান আছে অঁ তাতো পইচা থ'ব পাৰে কিন্তু আপোনাৰ মন্থলী মন্থলী ই এম আই আহিব অঁ আৰু মিউচুৱেল ফান্ডতো থ'ব পাৰিব অঁ য'ত মানে আপুনি ইনভেষ্ট কৰি আপুনি অঁ মিউচুৱেল ফাণ্ডো ভালেই আছে ফিক্স থ'ব পাৰে বন্ড লয় পষ্ট অফিচ বা এই চাহাৰা কি কয় এইটো শ্বেয়াৰ মাৰ্কেটত ষ্টকত থ'ব পাৰে তাতো আপুনি ডিভিডেণ্ট ডিভিডেণ্ট পাই থাকিব বছৰে বছৰে আৰু ইচপিছিয়েল ইচপিছিয়েলি আপুনি মানে যোনটো মিউচুৱেল ফাণ্ড আছে ন অঁ মিউচুৱেল ফাণ্ডতো থ'ব পাৰে আৰু এনেকৈ পইচাটো মানে আপুনি ইনভেষ্ট কৰি আপোনাৰ ৰিটায়াৰমেণ্টৰ পইচাটো আপুনি প্লান কৰি ইনভেষ্টমেণ্ট কৰি লাভ পাব পাৰে অঁ ঠিক আছে অঁ অঁ অঁ

অঁ অঁ অঁ ঠিক আছে অ'কে অ'কে ঠিক আছে ধন্যবাদ